হেল্ল' হয় জগতদা হয় মোৰ আপোনাৰ গাড়ীখন অলপ দৰকাৰ হৈছিলে প্ৰায় ৰাতি এঘাৰটা বজাত মোৰ ট্ৰেইন আছে আপুনি প্ৰায় দহটামান বজাত মোৰ ঘৰত উপস্থিত হ'বহি কদম তিনিআলিৰ এই নামঘৰটোৰ ওচৰতে হয় হয় হয় মোৰ গুৱাহাটী যাবলগীয়া আছিলে ঠিক আছে আপুনি উপস্থিত হ'বহি